মোৰ বিষয়ে ক'বলৈ গ'লে আমাৰ ঘৰত চাৰিটা পৰিয়াল মোৰ দেউতা মা বা আৰু মই মোৰ দেউতাৰ নাম নৃপেন দাস মাৰ নাম দুলুমণি দাস বাৰ নাম পিংকী দাস আৰু মোৰ নাম নিশিতা দাস মোৰ সৰু কালৰ স্মৃতি আছিল যে মই মোৰ বা বৰ্তমান বিয়া হৈ গ'ল আৰু বৰ্তমান মই মইও ডাঙৰ হ'লো বহুখিনি মোৰ সৰু কালত সৰু কালত মই মোৰ বাৰ লগত মোৰ এজনী বা আছিল পিংকী দাস আৰু এজনী মোৰ জেঠীৰ ছোৱালী আছিল বৰষা দাস আমি তিনিওটাই আগতে আমি একেলগে আছিলো যিহেতুকে এতিয়া আমি তিনিওটাই দৰা কইনা খেলিছিলো সৰু থাকোঁতে আমি টিভিত কিছুমান চিনেমা চাইছিলো আৰু চিনেমা চাই পিনে যি মনত থাকে আমি তেনেকৈয়ে মেখেলা চাদৰ পিন্ধো আমাৰ মাৰ শাড়ী পিন্ধো বা এনেকুৱা কিবাকিবি পিন্ধি আমি দৰা কইনা খেলিছিলো যদি মই ল'ৰা হওঁ মানে মই যদি দৰা হওঁ মোৰ বা কইনা হয় বা এনেকুৱা শাহুমা হয় তেনেকৈ আমি বহু সৰুৰ পৰা খেলিছিলো তাৰ পাছত আমাৰ বায়ে যেতিয়া স্কুলত গৈছিল মই তেতিয়া সৰু আছিলো যেতিয়া বা স্কুলত গৈছিল মই ঘৰত ৰখি আছিলো বা অহালৈকে তাৰ পাছত বা আহিছিল আহি পিনে আমি একেলগে ভাত চাত খাই মামীহঁতৰ ঘৰত যাই কিনে আমি মানে একে চোতালতে আছিলো একেলগে আছিলো যিহেতুকে আমি মামীহঁতৰ ঘৰত যাই আমি খেলিছিলো বা সেইটো বা মই আৰু আমাৰ বৰষা বা বৰষা বা মই আৰু পিংকী বা আমি খেলিছিলো দৰা কইনা আৰু আমি চিনেমা চাইছিলো টিভিত কেছেট লগাই চি ডি লগাই তেতিয়া চি ডি লগা লগাই চোৱা আছিলো গতিকে চি ডি লগাই আমি চিনেমা চাইছিলো তাৰ পাছত সেই চিনেমাখনৰ দৰেই আমি ভাবি ভাবি খেল বনাইছিলো আমি খেলিছিলো আমি মাটিৰ চাকি থাকে সেই মাটিৰ চাকিত আমি সৰু সৰু পাতবিলাক কাটোঁ কাটি পিনে পানী মিহলাই বালি অলপমান লওঁ তেনেকৈ আমি ভাত বনাইছিলো আকৌ নাৰিকলৰ নাৰিকলৰ ওপলৰ ওপৰৰ বাকলিটোত আমি ভাত বনাইছিলো আঞ্জা বনাইছিলো মেখেলা চাদৰ এযোৰ পিন্ধিছিলো পিন্ধি আমি ভাত আলহী আহিছিল খেলাত আৰু আলহী আহিছিল আমি খুৱাইছিলো তেনেকুৱা কৰিছিলো তাৰপিছত লাহে লাহে মই স্কুল যাব পৰা হ'লো মই স্কুল গ'লো বায়েও অকণমান ডাঙৰ লেভেল পালে আকৌ তেনেকৈ আমি আছোঁ আৰু আমি খেলোঁ আমি বহুত ডাঙৰ হোৱালৈকে খেলিছিলো আমি বিশেষকৈ টিভিত ড'ৰিমন চাইছিলো চিন চেন চাইছিলো এইবিলাক আমি চাইছিলো ভাল লাগিছিল সৰু কালৰ স্মৃতিবোৰ এটা স্মৃতি মোৰ মনত আছে এটা মোৰ সৰুকৈ এক্সিডেণ্ট হৈছিল মই যেতিয়া মোৰ তেতিয়া ছয় বছৰ সাত বছৰমান আছিল মই মানে আমাৰ স্কুটী আছিল আৰু স্কুটী মাটিত থোৱা আছিল যিহেতুকে মাটি বালি আছিল ন' তো গতিকে তেতিয়া মানে স্কুটীখন মামায়ে ধুই আছিল আৰু মই স্কুটীৰ কাষতে আছিলো থাকোঁতে মানে মামায়ে স্কুটীখন ধুই থাকোঁতে বালিখিনি জিকি গৈছিল তো বালিত ষ্টেণ্ডটো থৈ দিছিল ষ্টেণ্ডটো পিছলি স্কুটীখন আৰু স্কুটীৰ পিছত এখন বাইক আছিল বাইকখন স্কুটীৰ গাত লাগি আছিল যিহেতুকে তো স্কুটীখন যেতিয়া পৰি গ'ল তাৰ ওপৰত বাইকটো পৰি গ'ল আৰু স্কুটীখন পৰিছিল মোৰ গাৰ ওপৰত তাৰ পাছত মোৰ মানে হুচ নোহোৱা হৈ গৈছিল তাৰ পাছত মামীয়ে কান্দিছিল বহুত লগে লগে মোক হস্পিতালত লৈ গৈছিল অক্সিজেন চক্সিজেন দিছিল তাৰ পাছত মোৰ এনেকৈ বহুত বেছিয়ে হ'ল মানে এক্সিডেণ্টটো ডাঙৰ সেনেকৈ মই আছোঁ আৰু কিবাকৈ তাৰ পাছত মই ভাল পালোঁঁ ঠিক আছে মই ভাল পালোঁ পোৱাৰ পাছত আকৌ মই সুস্থ হ'লো তাৰ পাছত মই পঢ়া শুনা কৰিছিলো মোৰ পঢ়া শুনাৰ প্ৰতি ৰাপ আছিল এতিয়াও আছে কিন্তু মই কিছুমান বাধাৰ বাবে মই পঢ়িব সম্পূৰ্ণখিনি পঢ়িব নোৱাৰিলো মই পঢ়া শুনা কৰিছিলো লগতে মোৰ অন্য এটা দিশ আছিল মোৰ নাটক মই নাটক কৰি খুব ভাল পাইছিলো মোৰ বাৰ লগ আছিল মোৰ বাৰ লগৰৰ লগত মই নাটক কৰিছিলো পাঁচ ছয়খন নাটক আমি কৰিছিলো মোৰ বাৰ লগৰৰ লগত কৰোঁতে তেতিয়াৰ পৰাই মোৰ নাটকৰ প্ৰতি ৰসটো আহি গ'ল দুৰ্গা পূজাত স্বাধীনতা দিৱসত বা বাহঁতৰ স্কুলত মই নাটক কৰিছিলো এতিয়া এম ই স্কুলত থাকোঁ থকাৰ পৰাই মোৰ ইমান নাটকৰ প্ৰতি মোৰ ৰাপটো আহি গ'ল মই নাটক চাটক কৰি থাকিলোঁ নাটক মানে মই শিকিবলৈয়ো গৈছিলোঁ কিন্তু পইচাৰ অভাৱত মোৰ শিকা নহ'ল নাটক বাৰু সেইটো গ'ল তাৰ পাছত মোৰ মই হাই এম ই স্কুল হাই স্কুল পঢ়িলো ঠিকেই হাই স্কুলত মই এন চি চি টো মই জইন কৰিলো এন চি চি ত জইন কৰি এন চি চি মই কৰিলো এন চি চি তো মই কিছুমান অভাৱৰ বাবে মই যাব নোৱাৰিলো মানে কিছুমান জোতা জোতা কিনাত মোৰ মানে পইচাৰ অভাৱ হ'ল গতিকে মই মানে যাব নোৱাৰিলো আৰু তাৰ পাছত বৰ্তমান মই মোৰ বিয়া হ'ল বৰ এখন সৰু চহৰ চহৰ গাঁও বুলিয়ে ক'ব পাৰি আৰু তেনেকুৱা এটা জেগাত মোৰ বিয়া হ'ল বৰ্তমান মোৰ দুটা সন্তান মোৰ সৰু সন্তানটো সৰু আৰু ডাঙৰটো বৰ্তমান এম ই স্কুলত পঢ়ি আছে গতিকে সৰু কালৰ স্মৃতি মোৰ বহুত আছে আৰু এটা স্মৃতি আছিল মই ভালকৈ গম নাপাওঁ যিহেতুকে মই তেতিয়া জনা হোৱা নাছিলো তেতিয়া মই সৰু আছিলো দেউতাই মানে মোক কোলাত লৈ আছিল কাপোৰখনৰ ওপৰত তেতিয়া মোক যেতিয়া এনেকৈ নচুৱাই আছিলে তেতিয়া মই তলেৰে পৰি গৈছিলো কিন্তু দেউতাই গমকে পোৱা নাছিলে তেতিয়া মোৰ মাথাটো আমাৰ ইটা এটাত লাগি পিনে ফাটি গৈছিল বহুত সৰুতে আৰু কেঁচুৱা থাকোঁতে তেতিয়া মায়ে কান্দিছিল বহুত হস্পিতালত তেতিয়াও লৈ গৈছিল তেনেকুৱা হৈছিল আকৌ এটা মোৰ সৰুতে মোৰ আকৌ এটা এক্সিডেণ্ট হৈছিল মানে মোৰ বহুত সৰুতে এক্সিডেণ্ট হৈছে আকৌ এটা এক্সিডেণ্ট হৈছিল মোৰ মানে খেলি থাকোঁতে তেতিয়া অকণ ডাঙৰ হৈছোঁ সিমানে সাত বছৰ আঠ বছৰ মান হৈছে মোৰ আমাৰ দুখন বিছনা আছিল মাজত অলপমান গেপ আছিল শাড়ী পিন্ধি মই খোজ দিওঁতে তলত পৰি গৈছোঁ যাওঁতে পকাত পৰি মোৰ গোটেই মুখৰ এইবিলাক বহুত ভয়ানককৈ ছাল গৈছিল তাৰপিছত যোনটো মোৰ মামী মামীৰ যোনটো ছোৱালী সেই ছোৱালীটোৱে মানে মোক বেণ্ডেজ চেণ্ডেজ কৰিলে যিহেতুকে তাই নাৰ্ছ আছিল তাই মোৰ বেণ্ডেজ চেণ্ডেজ কৰি দিলে তেনেকৈ মোৰ এতিয়াও মোৰ চিন আছে সেইবিলাকে আছিল আৰু সৰু কালৰ সৰু কালত মই সৰু কালত মানে যেতিয়া মই হাইস্কুল পঢ়ি আছিলো তেতিয়া মই গাঁৱত গৈ খুব ভাল পাইছিলো আগতে মই গাঁৱত গ'লে খুব কান্দিছিলো কিন্তু যেতিয়াৰ পৰা মই হাইস্কুল পালোঁ তেতিয়াৰ পৰা মোৰ গাঁওখন কিবা এটা ভাল লগা হ'ল গাঁৱত মই মানে বহুত গাঁৱত গৈছিলো আৰু তেতিয়া গাঁৱত যাওঁ গাঁৱত যাই মাছ মাৰে মাছ মৰা চাওঁ তাৰপিছত আমাৰ গাঁৱৰ ঘৰৰ ওচৰতে ব্ৰহ্মপুত্ৰ নদী আছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যাওঁ বহোঁ শান্তি লওঁ আকৌ বৰমা জেঠী জেঠা পেহা পেহী সকলোকে লগ পাওঁ দাদা বা লগৰ সমনীয়া গাঁৱত থকা সকলোকে লগ পাওঁ ধুনীয়াকৈ কথা বতৰা পাতোঁ সেইবাবে সেনেকুৱাই আৰু মোৰ শৈশৱ কালটো গৈছিল